হেল্ল' অঁ বাইদেউ এই মই এই প্ৰতিৰে এই কিবা নাৰীৰ সমাজৰ ওপৰত মই এটা মিটিং দিছোঁ আপুনি এই নামঘৰ মিটিংখন আপুনি অঁ আপুনি আহি মিটিংখন আমাৰ মানে পৰিচালনা কৰি নিব লাগে আৰু টাইমটো তিন তিনটা বজাত দিছোঁ অঁ মিটিংখন অঁ মিটিংখন আমি এই গোটেই বিলাকক জনাইছোঁ আৰু মানে এই মিটিংখন আমি তিনিটা বজাত দিছোঁ এই মিটিংখনত আহি উপস্থিত হ'লে হ'ল তাৰ অলপমান মানে মিটিংখনত অলপমান অলপ ভাল বুজাই দিলে ভাল হয় অঁ অঁ নাৰীবিলাক আহিব লাগব অঁ অঁ অঁ হ'ব লাগব সেইকাৰণে আমি মানে ঘৰুৱা কাম বন কৰি সেই ঘৰত বন সেইকাৰণে আমি তিনিটা বজাত দিছোঁ মিটিংখিন এতিয়া ভাত তাত খাই সকলে কামবিলাক শেষ কৰি হয় আৰু এই এই নাম অঁ এই অঁ ভাল এইটো মহিলাবিলাক বেছিকেলি ভাল আমিতো গোটেইবিলাকক জনাইছে তেতিয়া আৰু কিমানমান বা আহে বুজাই দিব লাগব অঁ তেতিয়া গোটেইবিলাক মানুহ বেছি হলে ভাল হ'ব আৰু এই অঁ অঁ অঁ হ'ব অঁ অঁ দিয়া